মই আজি এসপ্তাহমানৰ আগত এডাল হেডফোন আনিছিলোঁ হেড মোৰ ভাইটিটোৰ দোকানৰ পৰাই আনিছিলোঁ হেডফোনডাল হেডফোনডাল ইমান ধুনীয়া মানে ইমান কোমল মই ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ হেডফোনডাল